ভাল জাতৰ মোৰ ধৰি লওক ছাগলী আছে হাঁহ আছে কুকুৰা আছে এইবিলাক মই প্ৰতিপাল কৰোঁ পোৱালি তেওঁলোকৰ পোৱালি মই বহুত যতনাই ৰখাওঁ ঘৰ সাজি দিছোঁ পোৱালি পোৱালি ভাগে ৰখাইছোঁ তেওঁলোকৰ পোৱালি খাদ্য পোৱালি খাদ্যমতে দিছোঁ ডাঙৰ খাদ্য ডাঙৰ খাদ্যমতে দিছোঁ তেওঁলোকৰ মই কণী পৰা টাইমত কণী পৰা ঘৰ বনাই দিছোঁ কণী পৰা ঘৰৰ মই তেওঁলোকক যিখিনি যোগাৰ দিব লাগে সেইখিনি যোগাৰ দিছোঁ আৰু তেওঁলোকে মোক উপাৰ্জন কৰি দিছে তেওঁলোকে উপাৰ্জন কৰিছে ময়ো তেওঁলোকক প্ৰতিপাল কৰিছোঁ পুহিছোঁ আৰু ছাগলী তেনেকৈ ৰাখিছোঁ ছাগলী আছে মোৰ উন্নত জাতৰ ছাগলী আছে মই সেই ছাগলী এতিয়া বাৰিষা দিনত ঘাঁহ খোৱা তাহাঁতৰ অসুবিধা হয় বৰষুণ দিলে তেওঁলোকৰ অসুবিধা হয় তেওঁলোকক বৰষুণ দিয়াৰ কাৰণে মই চালি সাজি দিছোঁ গছৰ ডালপাত এইবিলাক কাটি তেওঁলোকক মই পোহ পালন দিছোঁ তেওঁলোকে মোৰ পোৱালি উপাৰ্জন তেওঁলোকে মোক মই তেওঁলোকক প্ৰতিপাল কৰিছোঁ তেওঁলোকে মোক উপাৰ্জন দিছে তেওঁলোকৰ পোৱালিকে এটা মই কেতিয়াবা বিপদত বিকিছোঁ মোৰ পৰিয়াল মই আৰু তেনেকৈ গৰু গৰু আছে উন্নত জাতৰ জাৰ্ছি গৰু আছে সেইবোৰ মই তেওঁলোকক ভাল ঘাঁহ খুৱাইছোঁ দানা খুৱাইছোঁ বহুত কষ্ট কৰিছোঁ তেওঁলোকৰ লগত তেওঁলোকে মোক উপাৰ্জন কৰি দিছে গাখীৰ দিছে পোৱালি দিছে মই গৰু এটা ধৰি লওক দমৰা পোৱালি বিকিছোঁ মই কিবা পইচা পাইছোঁ সেইবিলাকত মই সেইবিলাকৰপৰা উপাৰ্জন পাইছোঁ তেওঁলোকক মই ভালদৰে ৰখাইছোঁ বৰষুণত নাই ৰখোৱা চালি ঘৰ বনাই দিছোঁ ম'হৰ কাৰণে জাক দিছোঁ ধোঁৱা আঁঠুৱা তৰিছোঁ তেনেকৈ মই তেওঁলোকক ধুনীয়াকৈ ৰাখিছোঁ আৰু তেওঁলোকে মোকো উপাৰ্জন কৰি দিছে তেওঁলোকক মই খুওৱা বুওৱাৰ পৰা ধৰি চব এতিয়া পাৰ পুহিছোঁ পাৰ গঁৰাল বনাইছোঁ তেনেকৈ ৰখাইছোঁ আৰু হাঁহ আছে হাঁহৰ পোৱালি এতিয়া হাঁহ মোৰ আছে কেইটামান তেওঁ তেওঁলোকৰ পোৱালি এতিয়া মাকক এফালে ৰাখিছোঁ পোৱালি এফালে ৰাখিছোঁ তেওঁলোকৰো দানা খাদ্য বেলেগ বেলেগকৈ ৰখাইছোঁ আৰু বেমাৰ কুমাৰ হ'লে মই ডক্তৰ অলপ পৰামৰ্শ কৰিছোঁ দৰৱ আনিছোঁ কিবা এইবিলাক খুৱাইছোঁ বোৱাইছোঁ তেনেকৈ মই ৰখাইছোঁ আৰু কুকুৰা লোকেল কুকুৰা কুকুৰাও ৰাখিছোঁ তেনেকৈ তেওঁলোকৰ গঁৰাল বনাই দিছোঁ কুকুৰাৰপৰা আমি ডিম পাইছোঁ পোৱালি পাইছোঁ খাবলৈও পাইছোঁ বিকিছোঁ ঘৰখন তেনেকৈ পোহপালন দি আছোঁ তেওঁলোকক যতনাই ৰাখিছোঁ তেওঁলোকেও মোক মানে ইনকম কৰিব পৰা এটা সুবিধা তেওঁলোকৰপৰাও পাইছোঁ এনেকৈ মই এইবিলাক ৰখাইছোঁ আৰু তেনেকৈ মই কেতিয়াবা গৰুকে বিকিছোঁ এটা ছাগলীকে বিকিছোঁ তেনেকৈ মোৰ পৰিয়ালটো চলিছোঁ